অসমৰ শিল্পকলাত পূৰ্বে প্ৰাকৃতিক ৰং হাতেৰে কাটি লোৱা কাপোৰ আৰু হাতেৰে খোদিত কাঠ আদি ব্যৱহাৰ কৰা হৈছিল প্ৰাকৃতিক ৰঙৰ বাবে গছ গছনিৰ পৰা ৰং প্ৰস্তুত কৰা হৈছিল গছ গছনিৰ পাতৰ পৰা সেউজীয়া ৰং লোৱা হৈছিল ৰঙা ৰঙৰ বাবে বৰহমথুৰী গছৰ পৰা ৰং লোৱা হৈছিল আৰু হাতেৰে কাটি লোৱা কাপোৰৰ বাবে পলু সংৰক্ষণ কৰা হৈছিল হাতেৰে খোদিত কাঠৰ বাবে পুৰণা পৰম্পৰা গছ যেনে গমাৰি বনচুম আদিৰ পৰা বিভিন্ন মূৰ্তি আদি তৈয়াৰ কৰা হৈছিল পৰম্পৰা সামগ্ৰী এনেদৰেই ব্যৱহাৰ কৰা হৈছিল